হয় আমাৰ গাঁৱৰ কেইবাজন ল'ৰাকো মই এই ব্যৱসায় কৰিবৰ কাৰণে মই কৈছিলোঁ কাৰণ আজিৰ দিনত অকল চাকৰিৰ পাছত ঘূৰি ফুৰিলেই যে চাকৰিটো হ'ব এইটো নহয় বহুত লোকে এতিয়া ধৰি লওক ঘূৰিও পোৱা নাই সেইটো কাৰণে মই ক'লোঁ তেখেতলোকক আমাৰ ইয়াতে কিছুমান ব্যৱসায় কৰোঁচোন বা কৰাচোন তেখেতলোকেও তেনেকৈ মই কৈছোঁ বহুত দুই এজনক ল'ৰাকো ক'লোঁ তেখেতলোকে তেনেকৈ কৰিলেও বাৰু তেখেতলোকে কিছুমান মানে কেইখনমান দোকান দিলে কেইজনমানে আৰু এজনে ফাৰ্মো কৰিছে তেনেকৈ তেখেতলোকে অলপমান লাভৱানো হৈছে মাহিলি উপাৰ্জনো ভাল কৰি আছে তেখেতলোকে

তেখেতলোককো কৈছোঁ তেনেকৈ আপোন তোমালোকেও বোলো আৰু কেইজনমানক ক'বা তোমালোকৰো হেৰি হ'ব তেনেকৈ মই তোমালোকক কৈছোঁ তেনে তেনেধৰণে তেখেতলোকে কাম কৰিও আছে এতিয়া লাভৱান হৈও আছে এতিয়া ফাৰ্মতো বহুত টকা পাই আছে যিকেইজনে এতিয়া গেলামালৰ দোকান খুলিলে তেখেতলোকেও এতিয়া দেখিছোঁ মই দোকানকেইখন চলিয়ে আছে মোক গ'লে কয় কেতিয়াবা তেখেতলোকে যে আপুনি ভাল কথাটোৱে আমাক দেখুৱালে দেই বুলি আৰু মই এতিয়া গ'লেও কওঁ সৰু সৰু ল'ৰা কিছুমান এতিয়া স্কুল হেৰি কৰিও কৰি বহি থকা ল'ৰাখিনিকো কওঁ তোমালোকে তেখেতলোকৰ নিচিনাকৈ কিবা এটা কৰাচোন কিবা এটাটো লাভ হ'ব এনেকৈ হেৰি কৰি আছে